হেল্ল' কওক আছে বহুত সুবিধাই আছে আপুনি ৰেলৱে ষ্টেচনৰপৰা নকাড়ীত তাতে বহুতখিনি গেষ্ট হাউচ প'ব নকাড়ীফালৰ ওলাই পেলাই তাতে আপুনি হেৰিও পাই যাব যদি ৰাতি দেৰি হয় তেতিয়া আপুনি ই ৰিক্সা পাই যাব এইখিনিৰপৰা বেছি দূৰ নহয় নকাড়ী তাতে আপুনি ভাল ভাল ভাল আপুনি একমডেশ্যন পাই যাব সেইখিনিতে ওচৰতে আছে আপোনাৰ এবাৰ আপোনাৰ এক এক কিলোমিটাৰমানৰ ৰেঞ্জতেই আছে ভাল অঁ থলুৱা খাদ্যৰ কাৰণে আপুনি গ্ৰাম্যানুভূতি আহিব পাৰিব এই আপোনাৰ তাৰপৰা ছেভেন টু এইট কিলোমিটাৰ হ'ব চাগৈ কিমান আপোনাক মই লকেচন দি দিম প্ৰভাইড কৰি দিম মেপিঙত আপোনাৰ আপুনি চাৰ্জ কৰি আহি যাব যদি কিবা অসুবিধা হয় মোক কল কৰিলেই হ'ল আছে লখিমপুৰত আপোনাৰ হেৰি আছে এটা হাইদ্ৰ' প্ৰজেক্ট আছে হাইদ্ৰ' আপোনাৰ এন এছ পি চি গেৰুকামুখ তাৰপৰা সৰু সৰু আপোনাৰ অৰুণাচলৰ এইখিনি পিকনিক স্পট অলপ আছে মন্দিৰ আছে তেনেকৈ আপুনি ভিজিট কৰিব পৰা আৰু গ্ৰাম্যানুভূতিত আহিলে আপুনি অলমষ্ট বহুতখিনি তাতে ভিলেজ ৰিজিমিৰ বিষয়ে জানিব পাৰিব এইখিনি আপুনি চাবও পাৰিব অঁ অঁ সেইখিনিয়ে অঁ অঁ ঠিক আছে ঠিক আছে আপুনি আহিলে আপুনি জনাব